হেল্ল' ফ্লিপকাৰ্ট কাষ্ট'মাৰ ছাৰ্ভিচ মই যোৱা ঊনৈছ ডিচেম্বৰ দুহেজাৰ তেইছ তাৰিখে আপোনালোকৰ ৱেবছাইটৰ পৰা এযোৰ জোতা অৰ্ডাৰ দিছিলোঁ আৰু মই সেই জোতাযোৰ আপোনাৰ তেইছ ডিচেম্বৰ দুহেজাৰ তেইছ তাৰিখে পাইছিলোঁ কিন্তু জোতাযোৰ অকণো আৰামদায়ক নহয় আৰু জোতাযোৰৰ গুণগত মান অতি নিম্ন সেইবাবে মই ইয়াত এটা অভিযোগ কৰিবলৈ আপোনালোকক ইয়াত ফোন কৰিছিলোঁ জোতাযোৰৰ পৰা মই বহুত কষ্ট পাইছোঁ মোৰ ভৰি বহুত বিষ হৈছে ভালদৰে বাইক চলাব পৰা নাই আৰু মোৰ জোতাযোৰৰ পৰা ৰং নিৰ্গত হৈ আছে গতিকে সেইবাবে মই এই অভিযোগটোৰ কাৰণে মই ফোন কৰিছিলোঁ